আমাৰ গাঁৱত কিবা কাজিয়া পেছাল হ'লে আমি গাওঁবুঢ়াৰ ওচৰলৈ যাওঁ আমাৰ গাওঁবুঢ়াই উচিত সমাধান কৰি দিয়ে কেইদিনমান আগত এগৰাকী মতা মাইকীৰ মাজত কাজিয়া হৈছিল মতাটোৱে সদায় ৰাতি মদ খাই আহি ঘৰত উৎপাত কৰে আৰু মাইকীটোৱে সহ্য কৰিব নোৱাৰে এইটো কাৰণে আমি ইহঁতক গাওঁবুঢ়াৰ ওচৰলৈ লৈ গৈছিলোঁ আৰু গাওঁবুঢ়াই উচিত সমাধান কৰি দিছে গাওঁ বুঢ়াই ক'লে যে যদি সদায় এনেকে ৰাতি মদ খাই আহে তেওঁ পাঁচশ টকাকৈ জৰিমণা দিব লাগিব আৰু বোৱাৰীজনী ঘৰ এৰি গুচি যাব সেইটো কাৰণে আমাৰ কিবা কাজিয়া হ'লে আমি গাওঁবুঢ়াৰ ওচৰলৈ যাওঁ